হেল্ল' বি ইউনিক ৰেষ্টুৰেণ্ট মই খোৱা বস্তু কেইটামান অৰ্ডাৰ কৰিবলৈ বিচাৰিছিলোঁ মোৰ অৰ্ডাৰত আছে চিকেন নুদ'লছ এক প্লেট চিলি চিকেন এক প্লেট ফ্ৰাইড ৰাইচ এক প্লেট আৰু বাটাৰ পনিৰ মাছালা এক প্লেট আৰু মই উপলদ্ধি কৰিব পাৰিছোঁ যে মোৰ ঘৰত এতিয়া প্লেট চামুচ এইবোৰ বস্তু নাই সেয়েহে আপুনি মোৰ অৰ্ডাৰটোৰ লগত প্লেট আৰু চামুচ লগতে পঠিয়াই দিয়ে আৰু আপোনাৰ বিলটো কিমান হৈছে খোৱা বস্তুখিনিৰ লগতে মই পইচাটো দি পঠিয়াম